মই মোৰ ল'ৰা ছোৱালী মোৰ ভাই ভতিজা সকলোকে মোৰ নিজৰ ধৰ্মটোৰ বিষয়ে মই শিকাওঁ সদায় নিজৰ নীতি নিয়ম নিজৰ ধৰ্মৰ কি কৈছে নিজৰ ধৰ্মটোকে নিজৰ ভাগে মানিবলৈ মই সদায় শিকাই আছোঁ আৰু মই সেইটোকে মই সকলো মোৰ আমি হিন্দু ধৰ্মৰ মতে ঈশ্বৰত বিশ্বাস কৰাটোকে মই সকলোকে বিচাৰোঁ আৰু মই সেইটোকে সদায় কৈ আহিছোঁ মোৰ নিজৰ ল'ৰা ছোৱালীহালকো মই যিটো নীতি নিয়মে মই চলিছোঁ বা মই যিটো নীতি নিয়ম মই পালন কৰি আহিছোঁ মই সেইটো নীতি নিয়মে পালন কৰিবলৈকে তাক শতবাৰ কৈছোঁ আৰু অনুপ্ৰাণিত কৰিছোঁ আৰু মই যিখিনি দেখুৱাই আহিছোঁ মই সেইটো মতেই দেখাইছোঁ মই সদায় মোৰ বোৱাৰীজনীকো মোৰ ল'ৰাটোকো মই যিখিনি নীতি নিয়মেৰে ভগৱানক বা পূজোঁ বা মই যিজন ভগৱানক পূজোঁ মই যি যি ধৰণে আই বোপাই দেখুৱাই যোৱা ধৰ্মটোক মই মানি আহিছোঁ ঠিক মই ম ময়ো সিহঁতক তেনেদৰে শিকাবলৈ গৈ আছোঁ আৰু মই এইটো এইকাৰণেই ভাল পাওঁ আমাৰ উপৰি পুৰুষ পূৰ্বপুৰুষসকলে এইটো নিয়মতে চলি আহিয়ে তেওঁলোকে এই সংসাৰ তৰি আহিছে আমাক সেই অনুক্ৰমে আমাক গোটেই ৰাস্তা দেখুৱাই গৈছে আমি তেনেকেই চলি আহিছোঁ আমি ইমান দিনে যুগে যুগে তেওঁলোকৰ হৈয়ে আমি কৰি আহিছোঁ আজিও আমি উপৰি নপুৰুষ বুলি আমি পূঁজি আহিছোঁ আমি তেনেধৰণে কৰ্ম কৰি আহিছোঁ তেওঁলোকৰ হৈয়ে কৰ্ম কৰোঁ আৰু সেইবিলাককে ময়ো শিকাওঁ আৰু শিকাইয়ো ভাল পাওঁ আৰু মই তেওঁলোকক এইটো কৰিবলৈকে মই বিচাৰিছোঁ যে আমি যিটো ধৰ্ম কৰ্ম আমাৰ উপৰি পুৰুষে যিখিনি কৰি গ'ল আমাক সেইটোতে আমাৰ অখ হেৰি ভাষাত আমাৰ ধৰ্মীয় ভাষাত এটা আছে উপৰি পুৰুষে ভজে য'ত আমিও ভজোঁ ত'ত আমাৰ পিতৃপুৰুষে যিটো ধৰ্মতে ভজি আহিছে আমি সেইটো ধৰ্মতে ভজি থাকিবলৈকে আমি নিজেও ভজি আহিছোঁ আৰু আমাৰ পাছৰ প্ৰজন্মকো আমি সেইটো মতে ভজিবলৈকে আমি শিকাইছোঁ কিছুমান ধৰ্মৰ নীতি নিয়মৰ লগত থকা সৰু সুআ খুঁট আমি সেই সমাজৰ পৰা দূৰ কৰিবলৈকে আমি সেই সতি সন্ততিবিলাকৰ লগতে আমি চলি কৰি অহা মানুহখিনিও আমি সেই ৰাস্তাবিলাক সেই কথাবিলাক আমি সদায় আমাৰ আমি চলামতে আমি কৰি অহামতে বেয়া পথটোৰ পৰা আঁতৰি আহিবলৈকে আমি স সকলোকে কৈছোঁ আৰু সকলোকে শিকাইছোঁ আমি আনকি সেইটো এটা উদাহৰণ হিচাপে আমি দেখাই গৈছোঁ আমি কৰা কৰ্মখিনিক কেনেকৈ কৰ্ম কৰিব লাগে কেনেকৈ ধৰ্ম কৰিব লাগে নীতি নিয়ম কেনেকৈ পালন কৰিব লাগে আৰু সেই কৰ্মখিনি কৰিলে নিজে সদায় হাতে কামে কৰি থকা মানুহেহে নিজৰ ধৰ্ম কৰ্মখিনি কৰিব পাৰিব যিখিনি মানুহে নিজৰ কাৰণে কৰ্মই নকৰে তেওঁলোকে ধৰ্মও কৰিব নোৱাৰে আৰু যিখিনিয়ে নীতি নিয়ম নিজক হৈ পিনে নিজকে নিজেই এই নিজৰ ওপৰত নচলে লোকৰ ওপৰত মানে চলিবৰ কাৰণে বিচাৰে তেওঁলোকে নিজৰ ধৰ্মটো পাহৰি যাব তেওঁলোকৰ নিজৰ ধৰ্মমতে নচলে তেওঁলোকে লোকে যিটো ধৰ্ম কৰে সেই ধৰ্মটোলৈকে যাব সদায় লোকৰ বস্তুটো ভাল দেখিব নিজৰ বস্তুটো ভাল নেদেখে যিজন মানুহে নিজে উপাৰ্জন কৰি নিজেই কষ্ট কৰি নিজৰ ওপৰত চলিব সি সদায় নিজৰ ধৰ্মটোৰ প্ৰতি বিশ্বাস ৰাখিব আৰু নিজৰ ধৰ্মমতে চলিব আৰু নিজৰ ধৰ্মটোহে কৰিব